মই ৰান্ধিবলৈ শিকিছিলোঁ প্ৰথমতে ভাত ভাত কেনেকৈ সিজাব লাগে সেইটো মই ভাবিলোঁ মাহেঁতক দেখিছিলোঁ চৰুটো পানী চাউল দি জুইৰ ওপৰত দেখুওৱাই দিছিল কিন্তু মই পানী কিমান দিব লাগে তাত নাজানিলোঁ পানী বেছি হ'ল কাৰণে ভাতখিনি চাউলীয়া হ'ল ভাত পেৰপেৰীয়া আৰু চাউলীয়া টাইপৰ হ'ল ভাতখিনি কেতিয়া জুইখিনি কমাব লাগে কেতিয়া জুইটো বেছি দিব লাগে সেইটো মই জনা নাছিলোঁ আৰু দালিখিনি দালি বনালোঁ তেনেকেই আৰু পানী দি প্ৰথমতে চৰুটো চৰুত দিলোঁ তেল দিলোঁ পিঁয়াজ দিলোঁ তাৰ পৰা দালি দি পানী উতলাই উতলাই থাকিলোঁ দালি সিজিলে তাত দিলোঁ নিমখ বেছি হৈ গ'ল কিমান দিব লাগে সেইটো মই জনা নাছিলোঁ কিন্তু চব্জিটো বনাবলৈ অকণমান আগ্ৰহ হ'ল মোৰ মা মাংস কেনেকৈ বনাই সেইটো শিকিবলৈ মোৰ ইচ্ছা গ'ল মাংস মাংস বনাবলৈ মই ইমান আগ্ৰহ গৈছে কেনেকৈ বনাওঁ এতিয়া ভাবিলোঁ এতিয়া নাজানো মা মায়ে মোক আলু কাটি দিলে আৰু কেত মাংসখিনি বনাওঁতে মই জুই কিমান পৰিমাণৰ দিব লাগে নেজানিলোঁ মাংস বনাই বনাই থাকোঁতে মাংসখিনি ডেৰি গোটেই ছাই হৈ গ'ল তেতিয়া পিছত এটা অভিজ্ঞতা হ'ল আৰু কেনেকৈ দিব লাগে জুই এতিয়া অভিজ্ঞতাটো হৈছে আৰু বনাব পৰাকৈ